অঁ মই এই হেৰি গাঁৱতে বাস কৰোঁনে আমি অলপ খেতি কৰোঁ তাৰমানে এনেই মূলধনো নাই টকা পইচাও নাই কিবা অলপ ক'ৰবাত সাহাৰ্য্য পাল্লেই আমি সেই কেইটা মানে খেতি কৰিব বিচাৰোঁ আৰু ঘৰত হাঁহ চৰাই কিবা অলপ পোহোঁ তাৰ পৰাই বেহাৰৰ খেতি কৰোঁ অলপ মাটিও নাই এই দুই বিঘা মাটি আছে তাতেই কিবা কৰি কৰোঁ আৰু তে টকা পইচাৰ ফালৰ পৰা কোনো ফালে নাপাওঁ আমি গাঁৱলীয়া মানুহ তে ৰুব যাবও নৰো তেনেকুৱা ঘৰখানে ৰখি থাকিব লাগে গতিকে এইগিলাখানে কৰি আছোঁ আৰু তাৰপৰাই আৰু পৰিয়ালকেইটা ত' চলিবা লাগিব যিহেতু একো নাইয়ে আমাৰ ইটা অলপ খেতি সেইদিও চলিব নৰো ইটা কি হিচাপত কেনেকৈ চলো ইটা হেন সেই গিলাখানো ভাবি পোৱা নাই গতিকে আপ্নাহালে কোন ফালৰ পৰা কি অলপ সহায় সহযোগ পালি আমি ভাল পাওঁ আৰু তাৰকাৰণে এতা মানে আমি হেৰি কৰি আছোঁ আৰু এতিয়া যিহেতু নাজানোৱে আমি ক'ত কি কৰিব লাগে কি কৰিব নালাগে তেনেকেই আমি তাৰমানে বিচাৰি আছোঁ আৰু বেহাৰৰ খেতি কৰা যায় ধানৰ খেতি কৰা যায় এই শাওণ মাহ এই ধানৰ খেতি তাৰমানে আমাৰ উঠালোঁ তাৰপৰা কাটিব লাগিব অঁ সেই মাৰাণ মাৰিবা লাগিব খেতিখিনি চপাব লাগিব আমি এইগিলাখান কৰি থাকিব লাগিব আৰু আমি